হেল্ল' অ হয় দাদা মই নেক্সা ডিলাৰৰ পৰা কৈছোঁ অ মানে আপোনাৰ ফোন নাম্বাৰটো আমি পাইছোঁ ইয়াতে অ মানে আমাৰ ইয়াত কম্পিউটাৰত পাইছোঁ অঁ হয় আমাৰ মানে নতুন মডেল কেইখন মান আহিছে গাড়ীৰ মাৰুতি চুজুকী

এল্টো কে টেন এল্ট' এইট হাণ্ড্ৰেড এইকেইটা মডেলত আপোনাৰ অফাৰ আছে আপুনি আপুনি মানে আমাৰ ইয়াত ভিজিট কৰি এবাৰ চাই যাব পাৰিব মডেলটো নতুন হৈছে আৰু আপোনাৰ

নহয় নহয় দাদা আপুনি শুনক টাটাৰ গাড়ী হয় টাটাৰ গাড়ী ল'ব পাৰে কিন্তু টাটাৰ গাড়ীটো আমাৰ ইয়াত ফিচাৰ্চ কোৱালিটীটো ভাল আৰু আপোনাৰ মানে এটা অফাৰো আছে কিন্তু টাটাত এনেই ইমান অফাৰ নাই ন টুৱেণ্টি পাৰ্চেণ্ট দাদা আমাৰ এতিয়া এইটো মাৰুতি চুজুকীৰ হয় ব্ৰেজাৰখন নেক্সাত পাব আপুনি হয় অঁ মোৰ মিচটেক হ'ব পাৰে বেয়া নাপাব আপুনি ইণ্টাৰেষ্টেড নে যদি ইণ্টাৰেষ্টেড তেতিয়া হ'লে আপুনি কালি আহি আপোনাৰ বুকিং কৰি থৈ যাব পাৰিব বুকিং চাৰ্জটো আপোনাৰ আমি নলওঁ বাৰু এইটো অফাৰ হিচাপত আমি আপোনাক আমাৰ ইয়াৰ পৰা আপোনাক এইটো মানে কি মুফট কৰি দিম অঁ হয় ৰবিবাৰে আমাৰ প্ৰত্যেক ৰবিবাৰে বন্ধ থাকে হয় হয় আপুনি একদম নিশ্চয় চাব পাৰিব আৰু আপোনাৰ ইন ডিটেইলচ আপোনাৰ ইয়াত বুজাই দিয়া হ'ব ব্ৰেজাৰখনৰ প্ৰাইচটো মই এতিয়া আপোনাক ক'ব নোৱাৰিম কাৰণ আমাৰ এই প্ৰাইচটো চেঞ্জ হৈ থাকে ভেনুখন চাই পেলাই ক'ব লাগিব আপোনাক হয় আপুনি এইটো চিন্তা কৰিব নালাগে আমাৰ গাড়ীৰ বহুকেইটা মডেল আছে এল্ট' তেতিয়াহ'লে আপুনি এল্ট' ল'ব নালাগে বেলেগ ল'ব ত' ধন্যবাদ আপুনি আহিব মোৰ আৰু বেলেগ কল আহি আছে ধন্যবাদ